হেল্ল' অঁ ভালে আছোঁ ৰ'বা কি কৰিছ অঁ তাকেতো অঁ হয় নেকি অ' মই অকলে কাৰণে যোৱা নাই ৰ'বা লগত যাবলৈকে নাই এওঁ অঁ নাই তেছপুৰত গৈছে অঁ এই তেওঁ এতিয়া আহিব নোৱাৰিব এই শনিবাৰ মানে আহে আহি পেলাই ৰবিবাৰে যায় সিও সদায় নাহে ন এতিয়া দাদাইয়ো জ্বৰ উঠিছে ভাতো খোৱা নাই অঁ তেওঁ বৰদেউতাৰক কৈছিলোঁ মই বোলো যাব লাগিছিল ৰাসত যাম দিয়ক লগ পালি ৰাতি হয় নেকি হয় নেকি অঁ অঁ চাকৰিত মোৰ আৰু এনেই উঠো বুলি উঠিবলৈ নাপাওঁ অঁ কি খাবা বিৰিয়ানী আছেনে নলবাৰী ৰাসত ওলাইনে অঁ থিয়েটাৰ চাবা পাৰিনে তাতে অঁ আগতে এবাৰ গৈছিলোঁ আ ছোৱালীতে গৈছিলো ৰ'ব তাতে যাদু চাদু দেখায় আজিকালি নাই নেকি যাম দিয়ক ভাল লাগিব দিয়ক চাই পেলাই ৰাস অঁ অঁ অঁ দে আৰু কিবা ক'ব নে নে নকয় অঁ অঁ দে হ'ব